আমি গাঁৱলীয়া মানুহ আমি গৰু ছাগলী হাঁহ কুকুৰা আৰু সকলো ধৰণৰ জীৱ জন্তু পালন কৰোঁ গৰুৰ সমস্যাবোৰ আমাৰ এনেধৰণৰ হয় গৰু মানে বলধ গৰুটো যদি বেমাৰ হয় তেতিয়া আমি গাঁৱৰ বহুত ঔষধ পাতি খোৱাওঁ খোওৱাত যদি ভাল নহয় তেতিয়া আমি ডাক্টৰৰ ওচৰলৈ যাবলগীয়া হয় ডাক্টৰৰ ওচৰত সেই ধৰণৰ সমস্যাবোৰ সমাধা হ'লে তেতিয়া আমি ধৰক মানে গৰু মতা গৰু হ'লে তেনেকুৱাকৈ আমি ভাল কৰোঁ আৰু গাই গৰু হ'লে মানে পোৱালীয়ে গাখীৰ খাবলৈ নেপায় আৰু আমিও গাখীৰ খাবলৈ নাপাওঁ আৰু তেনেধৰণৰ বহুতো মানে সমস্যা আমি সন্মুখীন হওঁ আৰু ধৰক বেচা কিনাতো আমাৰ অসুবিধা হয় তেনেকুৱা ধৰণৰ বহুত সমস্যা সমাধা আমাৰ মাজতে আমি পাইছোঁ আৰু মানে ধৰক গৰু পোহো আৰু ছাগলী তেনেধৰণৰ আমি বেচিব কাৰণে আমি সৰহকৈ পোহো পোহাত কেতিয়াবা বেমাৰ আজাৰ হয় বেচি কিনি মানে পইচা পাম বুলি ভাৱোঁতে কিছুমান মৰি যায় বেমাৰত আৰু গাঁৱলীয়া চিকিৎসাও কৰোঁ কৰাত মানে ভাল নহলে তেতিয়া ডাক্টৰৰ ওচৰলৈ যাবলগীয়া হয় হাগে হগাত ধৰক ভাল নহ'লে আৰু কেতিয়াবা মুখত মানে ধৰক কিবা মানে বসন্ত নিচিনা গোটেই মুখখন মানে ঘাঁ হয় আৰু কেতিয়াবা হাগে কেতিয়াবা মানে মৰিয়ে যায় তেনেকুৱা বহুত নানা ধৰণৰ সমস্যাত সন্মুখীন হওঁ

তেনে বহুত সমস্যা সন্মুখীন হৈ হৈছোঁ আৰু

আৰু ধৰক তেনে ধৰণৰ আৰু কুকুৰা হাঁহ পোহো আমি গাঁৱৰ মানুহ হাঁহ কুকুৰা পুহিও পইচা ধৰক তেনেধৰণে উলিয়াই পেনি ঘৰখন চলাওঁ আৰু ধৰক যিকোনো কামত ব্যৱহাৰ কৰোঁ

আৰু আমি ধৰক তেনে কেতিয়াবা দূৰলৈয়ো যাবলগীয়া হয় গ'লে তেতিয়া ঘৰৰ মালিকে বা ল'ৰা ছোৱালীয়ে আৰু বোৱাৰীয়ে তেতিয়া হাঁহ কুকুৰা যত্ন কৰে বা গৰু ছাগলী তেতিয়া মই নিশ্চিন্তকৈ থাকিব পাৰোঁ আৰু তেতিয়া কোনো ধৰণৰ বেয়া সন্মুখীনত আমি নপৰোঁ আৰু